মই এই এই ইউটিউবত মই চাইছিলোঁ খাদ্য় বনোৱা এই কিছুমান হেৰি ৰেচিপি চাই পেলাই মই বনাইছিলোঁ ইডলী সেই আৰু বহুতো কিবা কিবি চাইছিলোঁ কিন্তু বনাব ট্ৰাই কৰি আছো